হেল্ল' অ' মই ঘৰতে আছোঁ এই ওলাইছোঁ আৰু অ সেইটোৱে ভাবিছোঁ এতিয়া অলপ মানে হেৰি নহয় এই অলপ শিলগুটি ৰাস্তা আছেতো তাতে অলপ জোতা চোটা পিন্ধি ল'ব ট্ৰেকটো মই পিন্ধি লৈছোঁ অ নাই দৌৰাটো ভাল কথা মই সেইকাৰণে মই সদায় যাওঁ আজিও যাম ওলাবা সোনকালে ওলাই থাকা আৰু শেষ সময়ত অ এক পাকত চাৰি কিলোমিটাৰ হয় দুপাক ঘূৰি দিম আৰু অ অ খৰকৈ গ'লে দুপাক হৈয়ে যাব আৰু অ স্বাস্থ্য কাৰণে ভাল বেয়া নহয় দৌৰাটো নহয় জানো বৰষুণ নাই হয় হয় নেকি অ বৰষুণ নাই এতিয়া পাৰিবানি ওলোৱা অ অ